হেল্ল'

এই ঘৰতে আছোঁ খেতি বাতি মানে ধানটো ধানটো বাৰু খেতিটো কৰিছোৱে আৰু বাকী বাৰীত কবি জলকীয়া আৰু লাইশাক আৰু মূলা এইবিলাক কৈছোঁ সৰু সুৰাকৈ

আমাৰ এইফালে পথাৰততো গোটেই শুকান হৈ গ'ল আৰু পথাৰত ধানবোৰত কিবা পোকে খাইছে এইবোৰ আৰু বাৰীত ওচৰতে পুখুৰী এটা আছে তাৰপৰা পানী দিছোঁ কিন্তু আকৌ পোকৰ প্ৰব্লেমটো আছে নহয় পোকে খাই খাই খটম দিছে আৰু কবিবিলাকৰ পাতবিলাক গোটেইবিলাক খাই খটম লাইশাকো খটম কৰিছে এইবোৰ এগ্ৰিকালচাৰৰ লগত কথা পতা নাই বাৰু অঁ এইটো কি কৰিব লাগিব মানে

অঁ সৰিয়হ খেতি কৰিছে মানে অঁ বাকী ধান

মই মূলা খেতিটো ভালেই হৈছিলে পোকটো প্ৰব্লেমটো আছেই পোকে খাই আছে এতিয়া

বাকী ধান কি কি কৰিছে এতিয়া অঁ ময়ো বৰা আৰু শালিয়ে কৰিছোঁ পানীৰ ব্যৱস্থাটো জলসিঞ্চনৰ ব্যৱস্থা নাই ইয়াত ইয়াৰ আগ বছৰ আছিলে এইবছৰ আকৌ নাইকীয়া হ'ল অঁ অঁ এইটো বেয়া হৈ গ'ল

অঁ অঁ হ'ব হ'ব